ভাৰতত শিক্ষা ব্যৱস্থাটো আগৰ দিনতকৈ বহুত উন্নত হৈছে এতিয়াৰ দিনত চৰকাৰে স্কুলবোৰত বহুত ধৰণে সহায় কৰিছে স্কুলবোৰত ক্লাছৰোম বনাই দিছে আৰু চৰকাৰে বিনামূলীয়া চাউল খাদ্য আৰু কিতাপ কাপোৰ যোগান ধৰিছে ইয়াৰ জৰিয়তে দুখীয়া মানুহেও ল'ৰা ছোৱালীক বিনামূলীয়াকৈ পঢ়াব পাৰিছে আমাৰ ভাৰতত শিক্ষা ব্যৱস্থা আন দেশৰ তুলনাত কম উন্নত আন দেশৰ তুলনাত বেছি উন্নত শিক্ষা ব্যৱস্থাটো যিহেতু আমাৰ দেশখনে এতিয়ালৈকে পোৱা নাই আমি কোনো স্কুলত আমি ভালপোৱা ছাবজেক্টৰ ছাবজেক্টটো ল'ব বিচাৰিলে ছাবজেক্টটোৰ টিচাৰ নাথাকিলে আমি ছাবজেক্টটো ল'ব নোৱাৰোঁ যাৰ কাৰণে আমি পৰীক্ষাত ভালপোৱা ছাবজেক্টটোৰ একজাম দি কেতিয়াবা একজাম ভাল নহয় আমি ছাত্ৰ ছাত্ৰীসকল ভালদৰে পঢ়ি শুনি দেশৰ কাৰণে কিবা এটা কৰা উচিত